আমি আৰ্টৰ সা সামগ্ৰীবোৰ প্ৰথমতে আমাৰ নিজৰ অঞ্চলৰ বা ওচৰৰ দোকানৰপৰা সংগ্ৰহ কৰোঁ কিছুমান যেতিয়া ইয়াত আমি বস্তু দোকানত বিচাৰি নাপাওঁ তেতিয়া আমি দূৰৰপৰা সেই সামগ্ৰীসমূহ আনিবলগীয়া হয় আমাৰ এই গাঁৱলীয়া অঞ্চলত টাউনৰ দোকান বজাৰতকৈ থাকি কিছুমান মানে পইচা পাতিৰ দাম দ বহুত বেছি গতিকে আমি সৰহীয়াকৈ বা বেছি পৰিমাণে আনিবলগীয়া হ'লে আমি দূৰৈ দোকানৰপৰাই বা টাউনৰ দোকানৰপৰাই আনিবলগীয়া হয় তাৰ মাজতো আমি কিছুমান বস্তু অনলাইনৰ যোগেও আমাৰ আৰ্টৰ সামগ্ৰীসমূহ আৰ্টৰ কাৰণে আনো